অসমৰ মূল মনোৰঞ্জন আৰু নৈশ উপভোগ কৰিব জিলাসমূহ হ'ল গোলাগাট জিলা আৰু গোলাঘাট তিনিচুকীয়া আৰু লখিমপুৰ ডিব্ৰুগড় কিয়নো গোলাঘাট জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান আছে আৰু তাত আমি এই নৈশ জীৱন যাপন কৰিব পাৰোঁ আৰু ডিব্ৰুগড় জিলাতো খুব ধুনীয়া চাহ বাগিচা আৰু বিভিন্ন ধৰণৰ ৰিজৰ্ট আছে তাতো আমি ধুনীয়াকৈ নৈশ জীৱন উপভোগ কৰিব পাৰোঁ আৰু তিনিচুকীয়া জিলাত আছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু তাৰ বাবে তাত আমি নৈশ জীৱন যাপন কৰিব পাৰোঁ